হেল্ল' মাজুলী মিউনচিপালটি কর্প'ৰেশ্যন হয়নে আপোনালোকে যে ইয়াত এটা ডাষ্টবিন দি থৈ গৈছিলে ডাষ্টবিনটো কালি চুৰ কৰি লৈ গ'ল যিহেতু সেইকণতে আমাৰ ওচৰৰ বহুত মানুহে জাবৰ পেলাইহি এইটো ডাষ্টবিনতে গতিকে কালি ৰাতি ডাষ্টবিনটো চুৰ হৈ গ'ল আৰু এতিয়া ৰাতিপুৱা মানুহে ডাষ্টবিনত পেলাবলৈ নাপায় আমাৰ পদূলি মুখতে চব জাবৰ জোঁথৰ পেলাই থৈ গৈছে ঠিকনাটো হ'ল ৰাওণা গাঁও ৰাওণা গাঁৱৰ যোনটো নামঘৰ নামঘৰটোৰ ওচৰতে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক